হেল্ল' হেল্ল' হেল্ল' হেল্লো হেল্ল' হেল্ল' অঁ শুনিছেনে অঁ এই হেৰি লাগিছিলে এই জিকা লাগিছিলে জিকা হয় জিকা জিকা অঁ এই জিকাবিলাক মানে বৰ ডা ছাইজটো বৰ ডাঙৰ ডাঙৰ দেখিছোঁ এইবিলাক কি ঘৰত কৰা নে নে বেপাৰ কৰিবলৈ এইবোৰ অন্যৰ পৰা কিনি অনা হৈছে নাই অঁ জিকা লাগিছিলে মোক মানে আৰু পাচলি মানে এতিয়া যি জুই চাই দাম বস্তু কিনিবলৈ অকণমান দিগদাৰ হৈছে তথাপিতো আমি এতিয়া অলপমান জানিবলগীয়া হৈছে যে বস্তুটো কি কি দিয়া হৈছে ৰাসায়নিকে আছে নে অঁ অঁ এই হেৰি দিয়া হৈছে নেকি ৰাসা ৰাসায়নিক সাৰ দিয়া আছেনে এইটো জৈৱিক সাৰনে নে ঘৰুৱা এই গোবৰ চোবৰ দি বনোৱা হয় অঁ অঁ নহয় আজিকালি আকৌ এনেকুৱা হৈছে নহয জিকাবিলাক আনি ঘৰ পোৱাৰ লগে লগে ছাইজবিলাক ডাঙৰ হৈ গুচি যায় অঁ অঁ আচ্ছা আচ্ছা এই কেজি কেনেকৈ হ'ব অঁ ষাঠি টকা তেলৰ বেছি হৈছে নেকি অলপ কম বেছি কৰিব পৰা নেযাব নেকি অঁ

অঁ নহয় নহয় মই এটা কথা গেৰাণ্টিটো পালে ভাল এইটো মিছাকৈ কৈ পেলাই এইটো জৈৱিক সাৰ দিছোঁ বুলি কৈ পেলাই ৰাসায়নিক এইবিলাক ইউৰিয়া ডি এ পি কিবাকিবি মাৰি দিয়ে এইবিলাক খাদ্য হয় অঁ অঁ তেতিয়াতো বাৰু ভাল কথা বাৰু এইটো নিব পাৰি আৰু সৰহকৈ পামনে বাৰু অঁ অলপমান মোক সৰহকৈ লাগিছিলে বাৰু এই কিবা নাম এষাৰ পাতিছোঁ ভোজ খুৱাব লাগে বাৰু পোন্ধৰ বিছ কিলোমান দিলে হৈ যাব বাৰু খালী আজিকালি অঁ ঠিক আছে বাৰু আজিকালি তাৰমানে এইটো এটা নিৰ্ভৰযোগ্য ব্যৱসায়ী বা খেতিয়ক নহ'লে বস্তু কিনিবলৈ অকণমান জটিল হয় একেৰাতিৰ ভিতৰতে পাচলি আকাৰ ডাঙৰ হৈ যায় জা জাতিলাও আনি ফ্ৰীজত ভৰাই দিলে পিচদিনাখন ফ্ৰীজৰ পৰা উলিয়াব নোৱাৰা হয় অঁ অঁ বাৰু তেতিয়াহ'লে যা অঁ এই জিকাৰ বাহিৰে আৰু কি পাচলি আছে অ' বাঃ মূলা ওলালেই নেকি

অঁ বাকী এইবিলাক এই ভেন্দি কুন্দুলি আছে নেকি অঁ বাৰু এই ভেন্দিটো হ'লে জনাব চোন বাৰু ভেন্দি আৰু কুন্দুলি যদি হয় সেইটো জনাবচোন বাৰু এতিয়া অঁ এইটো তাৰমানে ঘৰত খোৱাৰ লগতে আৰু বেপাৰো কৰা হয় ন অঁ নহয় পোন্ধৰ পোন্ধৰ বিছ কিলো ওলাই যেতিয়া আৰু বেছিবই লাগিব আৰু অঁ মই এটা কথা বাৰু জানি ভাল পালোঁ যে জৈৱিক সাৰৰ যোগেদি যে কামখিনি হৈছে বত বৰ্তমান সময়ত এইটো জৈৱিক সাৰটো ব্যৱহাৰ কৰা প্ৰায় মানে খেতিয়ক নাইকিয়া হৈ পৰিছে এইটো এটা প্ৰশংসনীয় পদক্ষেপ বাৰু যে স্বাস্থ্যসন্মত হয় কথাটো গতিকে সেইটো জানি ভাল লাগিলে বাৰু আৰু মোৰ প্ৰয়োজন সাপেক্ষে জিকাও আনিম আৰু যি য'ত পাচলি আছে ওলায় মই এইখিনি প্ৰায় মানে সময়ত আনিমগৈয়ে দেই অঁ ঠিক আছে